অঁ ভালে আছে নমস্কাৰ নমস্কাৰ নমস্কাৰ নমস্কাৰ ভালনে ভাল ভাল চলি আছোঁ ঈশ্বৰৰ কৃপাত গা মূৰবিলাক মাজে সময়ে অকণ অসুবিধা কৰে এই ডক্তৰৰ ঔষধ পাতি লৈ থাকিবলগা হৈছে এই পুৰণা ৰেডিঅ'টোতে গানবিলাক নাই আজিকালি সেই আগৰদিনীয়া ৰস নাই আৰু আগৰ সেই ভূপেন হাজৰিকাৰ গান হয় হয় আজিকালি সেই কালেকশ্যনবোৰ আছে কিন্তু আছে আছে বৰ্তমান আছে কিন্তু সেই আৰু দুখ লাগে বৰ্তমান প্ৰজন্মই সেয়া গান শুনিব নিবিচাৰে নাই পৰা নাই পৰা বৰ্তমানৰ ই ডি এম ছঙৰ গুৰুত্ব বেছি

হয় হয় তেখেতৰ কঁহুৱা বন গীতটো মোৰ বৰ ভাল লাগে কঁহুৱা কঁহুৱা বন গীতটো মোৰ ৰাতিপুৱা সদায় প্ৰিয় ৰাতিপুৱা ৰেডিঅ'ত সেই কঁহুৱা বন শুনি চাহ খোৱাৰ আমেজৰ দিনবোৰ মনত পৰিলে ভাল লাগে এই দিনবোৰলৈ আকৌ এবাৰ ঘূৰি চাব মন যায় এখেতৰ গানৰ যি ম মধুৰতা যিটো মাদকতা সেইবোৰ আজিকালিৰ গানত পোৱা নাযায় আচলতে

আজিকালি নুশুনে বুজি পায় সেইটোৱেই আজিকালি আমাক মিউজিকে লাগে নিশ্চয় নিশ্চয় ঠিক আছে দিয়ক কেতিয়াবা আহিব আমাৰ ঘৰৰ ফালে ঠিক আছে দিয়ক ধন্যবাদ ধন্যবাদ আহিব